হেল্ল' অ' নহয় এই ষ্টুডেণ্টজনৰ বিষয়ে কথাটো তাৰমানে আলোচনা কৰিবৰ বাবে আপোনালৈ ফোন কৰা হৈছিলে হয় হয় মানে পঢ়া শুনাৰ এইটো অলপ গণ্ডগোল পাইছোঁ অলপ

এই ল'ৰা ল'ৰা অ' হয় হয় এই ল'ৰাটোৰ নাম অভিনন্দন কাশ্যপ তাৰমানে কথা হ'ল কি তাৰ পঢ়াত বৰ মনোযোগ দেখা নাই সি অলপ মানে পঢ়াত গাফিলতি কৰিছে আৰু তাৰ যিবিলাক হ'মৱৰ্ক দিয়া হয় সেইবিলাকৰ তাৰ দেখিছোঁ মই বৰ সুচাৰুৰূপ সি কৰি অনা নাই মানে সেইকাৰণে ইয়াৰ ব্যৱস্থা কিবা এটা ভাল ধৰণৰ কিবা এটা কৰিব লাগিব যাতে সি পঢ়া ক্ষেত্ৰত মনোযোগ দিয়ে আৰু তাক কেনেধৰণে কি হিচাপে আমি প্ৰস্তুত কৰিব পাৰোঁ তাৰ চেষ্টা এটা কৰিব লাগিব গতিকে কেনে ধৰণে কি কৰা হ'ব তাক তাৰ ঘৰত তাক লৈ অলপ বুজনি দিয়া হ'ব নে কেনে ধৰণে কি কৰা হ'ব অ' কওক অ' নাই এৰা ধৰা মাজেদি কৰিব লাগিব কিন্তু হ'লেও তাকটো অলপ বুজাবই লাগিব

অ' কওক আচ্ছা আচ্ছা আচ্ছা আচ্ছা আৰু উৎসাহটো দিবই লাগিব অ' অ' নাই উৎসাহটো দিবই লাগিব

অ' পঢ়া শুনাটো অলপ চকু ৰাখিবই লাগিব হয় হয়

হয় হয়

ঠিক আছে ঠিক আছে ঠিক আছে হ'ব দিয়ক অ' ঠিক আছে ঠিক আছে হ'ব দিয়ক